অঁ মই বৰ্তমান গাঁৱতে আছোঁ

অঁ ভি ডি পি পাৰ্টী গঠন কৰিব লাগে আকৌ অঁ

অঁ বাৰু সেইটো হয় দেশৰ অঁ দেশৰ পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনৰ লগত সহযোগিতাক ৰাখি গাঁও গাঁওৰক্ষী বাহিনী গঠন কৰাটো খুব ভাল কথা গাঁৱৰ আজি বৰ্তমান যুগৰ যি যুগৰ যি পৰিস্থিতি হৈছে

পেপাৰতে হওক আমি পাই আছোঁ গতিকে এইটো খুব ভাল কথা আমি অতি কম সময়ৰ ভিতৰত ভি ডি পি পাৰ্টিটো গঠন পৰি গাঁওবিলাকৰ সুৰক্ষা চিন্তা কৰাটো আমাৰ নৈতিক দায়িত্ব বুলি মই ভাবোঁ গতিকেলৈ তুমি যিমান পাৰা সোনকালে তাক কেনেকৈ এংগেজ কৰি এখন কমিটি বনাই গাঁওখনক সুৰক্ষা কৰিব পাৰি তাৰ প্ৰতি তুমি মোক কথাখিনি জনোৱা

অঁ

নহয় সেইটো

তাৰ ওপৰত তেখেতলোকৰ শিক্ষা নাথাকিলও অভিজ্ঞতা আছে অভিজ্ঞ ব্যক্তি এনেকুৱা দুই চাৰিজন গাঁৱৰ বয়সজেষ্ঠ নিমন্ত্ৰণ কৰিব লাগে

নহয় সেইটোৱে গাঁওখনৰ মূৰবী গাঁওবুঢ়া সেয়েই গাঁওবুঢ়াক মৌখিকভাৱে যোনোৱাৰ পাছত গাঁৱত যিমানকেইজন বয়োজ্যেষ্ঠ ব্যক্তি আছে সকলোকে মানে এক্স কোনোবা ৰিটাইৰ্ড শিক্ষক আছে কোনোবা বেলেগ কৰ্মচাৰী আছে বা কোনোবা নপঢ়া নুশুনা হ'লেও অভিজ্ঞ ষাঠি বছৰ ওপৰত ব্যক্তি আছে তেখেতলোকে আমাৰ গাঁওখনৰ অতীতবিলাক জানিব আৰু আমাৰ বৰ্তমান আগতে যোৰ বস্তুটো তােত পেলাই থলোঁ কোনো একো নিছিলে বৰ্তমান সময়ত

সেইটো ভাল আছে

অঁ অঁ অঁ

অঁ অঁ

গতিকে এই ভি ডি পি পাৰ্টীটো গাঁও গাঁওৰক্ষী বাহিনী গঠন কৰাৰ লগতে

অঁ অঁ ন ন' মই অঁ অঁ কোৱা নহয় সেইটো হয় নহয় সি সেই মই কেলে নোথাকিম মই থাকিম মই ডোৰটো ডোৰ ঘৰটো ঘৰ যাম আৰু সকলো ৰাইজকে ক'ম যে আমি বহুত পিছ পৰি আছোঁ আমাৰ সুৰক্ষা নাই যিহেতু এখন এখন বাৰীত যেতিয়া জেউৰা নাথাকে তেতিয়া উদঙীয়া গৰু ছাগলীয়ে সেই বাৰীখন সালি মাৰে সেই বাৰীখনৰ ভেলুটো কমি যায় মানে একো বস্তু ৰুৱ নোৱাৰে চব খাই পেলাই খাবই যিহেতু মানে বেৰা নেথাকে ঠিক তেনেদৰে আমাৰ গ্ৰাম্য অঞ্চলৰ এই কৃষক সমাজৰ এই মানুহখিনি দিনটো কৰ্ম কৰাৰ পাছত ৰাতি নিদ্ৰা যায় নিদ্ৰা গ'লে বাৰিত থকা কিবা কিবি কোনোবাই চুৰি কৰি চুৰ কৰি লৈ যায় গতিকে সেই মানুহ ঘৰ বিপদত পৰে যদি আমি এই গাঁৱৰক্ষী বাহিনীটো গঠন কৰোঁ কেতিয়াবা মানে ডিউটি দিব নোৱাৰিলেও অন্ততঃ বহুতে জানিব যে আমুকত

মিটিঙত থাকিম আৰু থকাৰ লগতে ৰাইজৰ গোটেই কথাখিনি বুজাই দিম আৰু ৰাইজে যিহেতু ভাল পাব

বুজিছা নাই অঁ গতিকে তুমি মাত্ৰ দেৰি নকৰিবা

অঁ

অঁ অঁ তুমি এটা তুমি এটা কাম কৰিবা আমি আমি যিহেতু মিটিংখন পাতিম পতা আগত এনেকে হ'ব লাগিব এনেকুৱা এখন এজেণ্ডা আগতীয়াকে ফিট কৰিব লাগিব কাৰণ আমাৰ মানুহবিলাক সিমান নেজানেটো এতিয়া আমি অৰেলি বহি এতিয়া এটা ডিছকাশ্য়ন কৰিব লাগিব গাঁও বুঢ়াজনো লগত ৰাখিব লাগিব বয়সজেষ্ঠ দুজনো আমি ঘৰতে বহি আলোচনা কৰি ল'ম যেতিয়া আমি এনেকুৱাটো কৰোঁ এতিয়া প্ৰেচিডেণ্ট কাক দিব লাগিব ছেক্ৰেটাৰী কোন হ'ব তাত বিভিন্ন নায়ক লেছ নায়ক কিবা কিবি থাকে বোলে গতিকে লৈ তাত সেই কমিটিখন আমি কাগজে কলমে বনাই তেতিয়া আমাৰ কামটো মানে কম সময়ত বেছি কাম হ'ব আমি গোটেই প্লেনটো কৰি ফাইলটো কৰি আমি মিটিঙৰ দিনা

তেখেতক এজেণ্ডাখন দিয়াৰ পাছত আলোচনা মাধ্যমে এজেণ্ডা হ'ব তেতিয়া তাতে ছিলেকশ্যন হ'ব যে আমুক প্ৰেচিডেণ্ট এটা প্ৰস্তাৱ ল'ব ৰাইজে প্ৰস্তাৱ কৰিব আমুকে সমৰ্থন কৰিব বা আমুক ছেক্ৰেটাৰী ৰাইজে প্ৰস্তাৱ কৰিব কোনোবাই সমৰ্থন কৰিব বুজি পাইছা নাই তেতিয়া আমাক কম সময়ৰ ভিতৰত বেছি কাম হ'ব হে এতিয়া কম সময়ৰ ভিতৰত বেছি কাম হ'ব আৰু ৰাইজে উৎসাহ দি পনাই ওলাই আহিব ৰাইজক যেতিয়া বুজাই দিয়া হ'ব নিজৰ গাঁওখনৰ সুৰক্ষা নিজৰ ঘৰখনৰ সুৰক্ষা হে গতিকেলৈ গাঁওখন সুৰক্ষা দিব নোৱাৰিলে অঞ্চলটো সুৰক্ষা দিব নোৱাৰো আমাৰ গাঁৱত কৰাৰ লগে লগে বেলেগ এখন গাঁৱত তেনেকুৱা নাইকিয়া গাঁৱত ব্যৱস্থা কৰিব দেশৰ পৰিৱেশ পৰিস্থিৰ ওপৰত লক্ষ্য ৰাখি প্ৰত্যেকেই চিন্তা চৰ্চা কৰি আছে কিন্তু ঐক্যবদ্ধতা নাই আৰু তেতিয়া আমাকে দেখি বেলেগেও এই ব্যৱস্থাটো অতি সোনকালে কৰিব আৰু তেতিয়া আমাকো এই বিষয়ে সুধিব গতিকে তুমি একেবাৰে দেৰি নকৰিবা দেৰি নকৰিবা হা এইটো সোনকালে কৰা

অঁ আলোচনা কৰিবলে নাই আৰু মানে চিন্তা চৰ্চা মানে আমুকক প্ৰেছিডেণ্ট তামুক আমুক ছেক্ৰেটাৰী আমুক লেনচ্ নাইক তামুক এই গোটেই বস্তুটো ডাইকশ্যনটো তুমি বনাই ল'বা বনাই লৈ মোক দেখাবা বাৰু মই বহি ল'ম চাম হা তাৰপাছত আমি দুই চাৰিজনৰ গাঁও বুঢ়া বা বয়সজ্যেষ্ঠসকলৰ পৰামৰ্শ ল'ম লৈ পিনি বোলে আমুক তাৰিখে মিটিংখন আমুকতে আমুক স্থানতে আমি দিওঁ তেতিয়া সকলোকে ইনভাইট কৰিলে ভাল হ'ব মই এতিয়া এই দোকান কৰিবলৈ আহিছিলোঁ বজাৰ কৰিবলৈ অঁ দোকানৰ পৰা কিবা বস্তু কেইটামান খোৱা বস্তু নিবলৈ আহিছিলোঁ অঁ অঁ খুব ভাল সময়তে ফোন এটা কৰিলা তুমি সেইটো ভাল গঠনমূলক চিন্তা এটা যে কথা চিন্তা কৰিলা তাত মই সমৰ্থন দিছোঁ অঁ নহয় এইটো ভাল চিন্তা কৰিলা মই মনে অঁ মই মনে মনে অঁ অঁ মই মই মনে মনে ভাবি থাকোঁ কিন্তু এতিয়া মই মোৰ লগৰবিলাক য'ত ত'ত নহয় মই মনে মনে ভাবি থাকোঁ অঁ মোৰ লগৰবিলাক যেনেকে অঁ ঠিক আছে হ'ব অঁ ঠিক আছে অঁ ৰাখা মই অঁ ঠিক আছে অঁ ৰাখা বেলেগ এদিনা কথা পাতিম হ'ব